আমাৰ অসমীয়া সমাজত বিয়া দুখন হয় ছোৱালীবিলাকৰ ছোৱালী শান্তি বিয়া বুলি কয় আমি সৰু বিয়া বুলি কওঁ সেইখন বিয়া অনুষ্টুপীয়াকৈয়ে ৰখা হয় কিন্তু তথাপিও আজিকালি সমাজত সেইখন বিয়াও ডাঙৰেই হয় সেইখন তোলনি বিয়া বুলি কোৱা হয় আৰু এই বিয়াৰ পিছতেই ছোৱালী গাভৰু হয় আৰু বিয়াৰ কথা ডাঙৰ বিয়া আৰম্ভ হয় ডাঙৰ বিয়া হ'বলৈ হ'লে বৰ বিয়াক ডাঙৰ বিয়া বুলি কোৱা হয় আমাৰ সেই বিয়া হ'বলৈ প্ৰথমে ল'ৰাটো যেতিয়া চাবলৈ আহে বা তেতিয়া প্ৰথম আহি পেলাই সেই ল'ৰাজনে পচন্দ হোৱাৰ পিছত টোপোলা পেলোৱা অনুষ্ঠান এভাগ পতা হয় বা আঙুঠি পিন্ধোৱা বুলিও কোৱা হয় আঙুঠি পিন্ধোৱাৰ পিছত তাই ডেটটো ঠিক কৰা তাৰপাছত আমাৰ অসমীয়া সমাজত প্ৰথম বিয়াৰ আগদিনা জোৰোণ বা টেকেলী দিয়া বুলি কোৱা হয় সেই জোৰোণত নীতি নিয়মেৰে ৰাইজ আহি কইনাঘৰত দৰা ঘৰৰ পৰা ৰাইজ গোপিনীসকলো আহি কইনাক জোৰোণ পিন্ধায় গা গহণা আ অলংকাৰ আদি দি শিৰত সেন্দুৰ দি নিয়ম নীতিৰে দুইখন গাঁৱৰ ৰাইজৰ মাজত নিয়ম নীতিৰে সেই টেকেলি দিয়া বা জোৰোণৰ অনুষ্ঠানভাগ হোৱাৰ পিছদিনা আকৌ যেতিয়া ঘৰৰ দুইখনতে বিয়াৰ অনুষ্ঠান আৰম্ভ হয় আৰু বামুণীয়া বা সংঘৰ মানুহো থাকে সেই বিয়াৰ অনুষ্ঠান ৰাতিলৈ বিয়া অনুষ্ঠান হয় সেই বামুণীয়া মানুহে হোম যজ্ঞ কৰি পেলাই বিয়া হোমৰ গুৰিত কইনা আৰু দৰাক সা অগ্নিক সাক্ষী কৰি বিয়া কৰোৱা হয় আৰু যিখিনি সংঘৰ মানুহ হয় তেওঁলোকে পুথি পঢ়ি পেলাই সেই সমাজৰ নিয়মমতেই তেওঁলোকৰ নিয়মমতেই বিয়া কৰি ঘৰলৈ লৈ যায় আৰু সেই বিয়াৰ পিছদিনাৰ আমাৰ বাহীবিয়া হয় তাৰ পিছদিনা আমাৰ খুবাউৰী বুলি কোৱা হয় সেই খুবাউৰীৰো এটা নীতি থাকে সেই নীতি নিয়ম অনুসাৰি ৰাইজৰ পুথি পঢ়ি সেই খুবাউৰী পুথি পঢ়ি পেলাই সেই অনুষ্ঠান কৰি সেই ধৰ্ম গোটেই সম অসমীয়া সমাজৰ যেনেকৈ নিয়ম পালন কৰা হয় আৰু তাৰ পাছত আমাৰ আঠদিনৰ দিনা আমাৰ আঠমঙলা দৰা কইনা গৈ পেলাই মাকৰ কইনাৰ মাকৰ ঘৰলৈ যায় আৰু সেই আঠমঙলা খায় আঠমঙলা খাই আহে সেয়ে আমাৰ অনুষ্টুপীয়াভাৱে অসমীয়া সমাজৰ বিয়াৰ নিয়ম আমি সিমানেই পালন কৰা হয়